আমাৰ বৰপাকতে এটা নৱসেউজ নামৰ পুথিভঁৰাল আছে পুথিভঁৰালৰ আলমাৰিটো বিশেষকৈ য'ত লাইব্ৰেৰীৰ কাৰণে এটা নিৰ্দিষ্ট ঘৰ নাইকীয়া কাৰণে নামঘৰতেই থৈছে আৰু প্ৰতি দেওবাৰে দেওবাৰে ল'ৰা ছোৱালীবিলাকে গা পা ধুই নীতি নিয়মেৰে নামঘৰলৈ যায় পুথিভঁৰালৰ লাইব্ৰেৰীৰ পৰা বা আলমাৰিৰ পৰা কিতাপবোৰ যেই যি ভাল পাই আৰু সেইমতে উলিয়াই পঢ়ে আৰু গাঁৱৰ গণ্য মান্য বা শিক্ষিত ল'ৰা ছোৱালীবিলাক গৈ তেওঁলোকক পঢ়ায় বা কুইজ শিকায় বা কুইজ শিকায় কবিতা আবৃত্তি সাঁথৰ এনেকৈ এটা বাৰত শিকায় আৰু দ্বিতীয়বাৰত তেওঁলোকক পৰীক্ষা লয় বা তেওঁলোকক লৈ কুইজ প্ৰতিযোগীতা চলায় কৰে কবিতা আবৃত্তি তেনেকৈ তেওঁলোকক আৰু লয় আৰু কোনোবাই যদি তেনেকৈ পাৰে তেওঁলোকক এটা কলম বা এটা কাঠপেঞ্চিল দিওঁ তেওঁলোকক ভৱিষ্যতেও কৰিবৰ কাৰণে সাহস দিয়ে তেনেকৈয়ে আমাৰ পুথিভঁৰালটো প্ৰতি দেওবাৰে দেওবাৰে আমাৰ চলি আছে আৰু মইনো কি বয়সীয়াল মানুহ বিশেষকৈ মই কিতাপ বুলিলেনো কি মই এতিয়া বয়স অনুযায়ী কীৰ্ত্তন নামঘোষা সেইবিলাকেই পঢ়োঁ গধূলি সময়ত চাকি বন্তি জ্বলাই অকণমান ভগৱানৰ ঠাইত বহি লৈ অলপ তেনেকৈয়ে বহি থাকোঁ আৰু আৰুনো মই